অঁ আপুনি চৰাইদেউ ডিষ্ট্ৰিক্টৰ হিষ্টৰিয়ান হয়নে অঁ মই মানে সেই চৰাইদেউ যাম ভাবিছোঁ ফুৰিবৰ কাৰণে আৰু মানে মৈদামবিলাকৰ বিষয়ে মানে ইমানটা ভালকৈ নাজানো আপুনি বুজাই দিয়কচোন বাৰু ভালকৈ অলপ অঁ অঁ হয় অঁ

অঁ অঁ অঁ পাইছোঁ মানে তাত অলপ অলপকৈ আছে আৰু

অঁ ঠিক আছে মই যোৱাৰ আগত আপোনাক মই ফোন কৰি জনাম বাৰু অঁ ঠিক আছে অঁ অঁ ধন্যবাদ